মোৰ প্ৰিয় খেল হৈছে ফুটবল ফুটবল মই সৰুৰ পৰাই খেলি আহিছো এল পি স্কুলৰ দিনৰ পৰাই ফুটবল খেলি আহিছো ফুটবল হৈছে এটা শাৰিৰীক ব্যায়ামৰ এটা অংগ স্বাস্থ্যৰ মনোবলতা বৃদ্ধি কৰে লগতে যি বেমাৰ আজাৰ তাৰপৰা ফুটবলৰ যোগেদি আমি বেমাৰ আজাৰ সৰু সুৰা বেমাৰ আজাৰৰ পৰা আমি বঞ্চিত হওঁ লগতে ফুটবল এটা বহু জনপ্ৰিয়তা খেল বন্ধুবৰ্গৰ সৈতে খেলা সেই ল'ৰালি ল'ৰালি কালৰ বৰষুণত তিতি তিতি ল'ৰাবিলাকৰ সৈতে ফিল্ডত খেলা আজিও মনত পৰে সেইবিলাক কথা সেইবিলাক বহুত ফুটবল মানে এটা বহুত মোৰ সৰু পৰা খেলা যি অভ্যাস এইটো মানে বহুত ফুটবল এটা প্ৰিয় হৈ যায় হয় লগতে ফুটবলৰ যোগেদি আজি বিশ্বত প্ৰতিখন দেশে ফুটবলৰ ক্ষেত্ৰত যি আগবঢ়া সেই ক্ষেত্ৰত চাবলৈ গ'লে খেলৰ ভিতৰত ফুটবলটো হৈছে এক নম্বৰ স্থান য'ত ফুটবলৰ বহুত বহুত ডাঙৰ ডাঙৰ ষ্টেডিয়ামৰ লগতে ফুটবল এটা জনপ্ৰিয় খেল হৈ পৰিছে আজিৰ যুগত ফুটবলৰ বিষয়ে যদি মোৰ জীৱন কাহিনী ক'বলৈ যাওঁ তেতিয়াহ'লে ফুটবল মই সৰুৰ পৰাই খেলিবলৈ আৰম্ভ কৰিছিলো তেতিয়াৰ পৰা মই যেতিয়া মই ক্লাছ ফাইভৰ পৰা আছিলো লগতে ফুটবলৰ দ্বাৰা এজন মানুহ সুস্থ সবল শাৰিৰীকভাৱে সুস্থ সবল হৈ থকা দেখিবলৈ পোৱা যায় লগতে ফুটবল ফুটবলৰ জনপ্ৰিয়তা ইমানেই বৃদ্ধি পাইছে নহয় বৰ্তমান পৰি সময়ত তাক লৈ জনসাধাৰণৰ মাজত যি আত্মীয়তা বন্ধুত্ব সুলভ যি জাগ্ৰত হয় সেই ক্ষেত্ৰত আমি ফুটবলৰ নাম ক'বই লাগিব কাৰণ ফুটবলে গোটেই অকল গোটেই পৃথিৱীতে যি সমন্বয়ৰ সৃষ্টি কৰিছে এই ক্ষেত্ৰত ফুটবলৰ জনপ্ৰিয়তা বহুত বৃদ্ধি পাইছে আৰু ফুটবলৰ যি জনপ্ৰিয়তা সেই ক্ষেত্ৰত আমি যি ডাঙৰ ডাঙৰ গে'ম আৰম্ভ হয় সেইবিলাকৰ কথা আমি ক'ব লাগিব